শিশুৱে জন্মগ্ৰহণ কৰি প্ৰথম যিটো উচ্চাৰণ কৰে সেইটো হ'ল মা আৰু এই মা শব্দৰ পৰাই মাতৃভাষা সি শিকে মইও যেনে তেনেকৈয়ে অসমৰ এখন সৰু গাঁৱত এটা সৰু পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ মোৰ ভাষা অসমীয়া মোৰ মাতৃভাষা অসমীয়া আৰু সেই অসমীয়াতে মই শিক্ষা আহৰণ কৰিছোঁ আৰু মই চাকৰি সূত্ৰেও মই অসমীয়াতেই বেছিভাগ লিখা মেলা কৰিছিলোঁ আৰু মোৰ কবিতা পুথি এখন অসমীয়া ভাষাত চৌষষ্ঠিটা কবিতাৰে সন্মিলিত এখন কবিতা পুথি ইতিমধ্যে প্ৰকাশ হৈছে আৰু ঊনৈশটা গল্পৰে সন্মিলিত এখন ধলফাট নামৰ গল্পপুথিও মই এতিয়া ইতিমধ্যে প্ৰকাশ হৈছে আৰু অসমৰ যিখন গামোচা সেই গামোছাখনে ইতিমধ্যে বিশ্ব ৰেকৰ্ড কৰিছে যিটো জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যণ টেগ গ্ৰহণ কৰিছে সেইটো এটা আমাৰ অসমৰ গৌৰৱৰ কথা কাৰণ গামোচাখন হ'ল অসমৰ স্বাভিমানী এখন বস্ত্ৰ আৰু এই গামোচাখন বিভিন্ন সময়ত বিভিন্নজনক দিয়া যায় যেনে বিহুৰ সময়ত সেই গামোচাখন বিহুৱান হিচাপে ব্যৱহাৰ হয় আৰু কাৰোবাৰ ডিঙিত সেই গামোচাখন যদি দিয়া যায় সেইখনক গলবস্ত্ৰ বুলিও কোৱা যায় অসমৰ সংস্কৃতি অসমৰ প্ৰতিজন ব্যক্তিৰ শিৰাই উপশিৰাই সদায় উদ্দুলিত হৈ থকা এটা সংস্কৃতি সেইয়া হ'ল বিহু বিহুৱে ইতিমধ্যে পৃথিৱীৰ বিখ্যাত গিনিজ বুক ৰেকৰ্ডত স্ৱাক্ষৰিত হৈছে আৰু ইয়াৰ বাহিৰেও অসমৰ সংস্কৃতি ভাওনা সত্ৰীয়া নৃত্য আৰু সেইবিলাকে বিশ্বৰ বিভিন্ন প্ৰান্তৰত প্ৰদৰ্শন হৈ অসমৰ গৌৰৱ কঢ়িয়াই আনিছে তাহানিতেই লক্ষীনাথ বেজবৰুৱাই কৈছিল আমি অসমীয়া নহওঁ দুখীয়া আমি কোনোদিন দুখীয়া নহয় আৰু আব্দুল মালিক চাহাবে কৈছিল মইয়ে অসমীয়া চিৰদিনৰ মইয়েই অসমীয়া